আমাৰ অঞ্চলটোৰ পৰম্পৰাগত খেলবোৰ হ'ল ক্ৰিকেট ফুটবল কাবাডী ৰছী টানা ভলীবল দৌৰ মাৰথান দৌৰ ফুটবল টুপি খুপি বুলি কয় আৰু আপোনাৰ বহুতো খেল ধৰণৰ আছে বহুতো খেল আছে আমাৰ অঞ্চলটোত এইবিলাকৰ বাহিৰে ৰছী টানা ৰছী টানা আপোনাৰ ক্ৰিকেটৰ বহুতখিনি আছে খেলিব পাৰে